আচলতে ঠাইভেদে জলবায়ু বেলেগ বেলেগ হয় গতিকে আমাৰ দক্ষিণৰ ফালে যিহেতু গৰম বেছি হয় তেনেকুৱা মানে ঠাণ্ডা জাগাও মানে বেলেগ বেলেগ আছে কিন্তু আমাৰ যিটো নৰ্থ ইষ্টৰ মানে জেগাখিনি সেইখিনি সঁচাকে এটা মানে বেলেঞ্চত থাকে বাৰু গোটেইখিনি মানে নাতিশীতোষ্ণ আমাৰ জলবায়ুটো গতিকে আমাৰ জলবায়ুটোৱে সঁচাকে বেছিকে প্ৰিফাৰ কৰোঁ আৰু এনেকুৱা